পাঁচ লাখ ছয়সষ্ঠি হেজাৰ দুশ সাত লাখ সাতসত্তৰ হেজাৰ পাঁচশ আঠ লাখ দুহেজাৰ এশ এক লাখ বাইছ হাজাৰ সাতশ ছয় লাখ বত্ৰিছ হাজাৰ ছশ